হেল্ল' ৰেষ্টুৰেণ্ট টাইট'মে আজিৰ ৰাতিৰ আহাৰত কি আছে বাৰু ভাল ব্যঞ্জন মানে আপোনালোকৰ তাত খাইছোঁ কলডিলৰ চুপটো খাইছোঁ বইল দাইল খাইছোঁ অঁ খাইছোঁ খাইছোঁ টোপোলা ভাত টোপোলা ভাতটো খাইছোয়ে এইটো তাৰ লগতেই আমি সদায় সেইটো খাওয়ে আৰু নতুন বিশেষ কিবা আজি আছে নেকি বাৰু গা গাহৰি চালাড গাহৰি চাটনিটো সেইটো খাইছোঁ বেলেগ নতুন কিবা আজি আছে নেকি অঁ মাছৰ পিটিকা অঁ মাছৰ পিটিকা খাইছোঁ অঁ মচলাপাত দি পেলাই বনাইছে ন অঁ আচ্ছা আৰু বেলেগ কিবা বিশেষ অঁ বেতগাঁজৰ ভাজি অঁ সেইটোও ভাল লাগে অঁ ঠিক আছে বাৰু মই অৰ্ডাৰ কৰিছোঁ বাৰু দেই আৰু এই গাহৰি আপোনালোকে মচলাপাত দি আৰু এটা কিবা বনাইছে যে মাছৰ চাটনিটো অঁ অঁ সেইটো সেইটো ট্ৰাই কৰি চাব লাগিব এবাৰ ঠিক আছে ঠিক আছে